মই প্ৰথমতে ৰান্ধিবলৈ শিকিছিলোঁ পঞ্চমমানত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মোক মায়ে এদিন মাতি কৈছিলে মাজনী তুমি আহাঁচোন তোমাক আজি মই চাহ বনাবলৈ শিকাওঁ তেতিয়া মোক মায়ে চাহৰ ছচটো গেছত বহাই মায়ে কৈছিলে প্ৰথমতে পানী অলপ দিবা তাৰপাছত যেতিয়া পানীখিনি অলপ অলপ গৰম হৈ উতলিব ল'ব তেতিয়া চাহপাত অলপ দিবা তাৰপাছত চেনি অকণমান দিবা তাৰপাছত আদা দিবা যেতিয়া পানীখিনি ধুনীয়াকৈ উতলিব নহয় তেতিয়া তুমি মানে পানীখিনি চাহখিনি নমাই দিবা নমাই পিনে তুমি খাব পাৰি ধুনীয়াকৈ মানে অলপ হেৰিয়াত কাপত দি পেলাই তুমি নিজে খাব পাৰিবা তেনেকৈয়ে মই প্ৰথমতে মাৰ পৰা শিকিছিলোঁ চাহ বনাবলৈ তাৰপাছত মায়ে এদিন মোক ক'লে মাজনী তুমিতো এদিন চাহ বনোৱা তোমাক মই শিকালোঁৱেই নহয় তুমি চাহ বনাব পাৰিবানে মই ক'লোঁ হয় মা মই পাৰিম চাহ বনাব তুমি মোক আকৌ কোৱাঁচোন আম' আকৌ এদিন মোক শিকাবাচোন মা মোক ভাতনো কেনেকৈ বনায় মায়ে মোক এদিন ক'লে মাজনী আহাঁচোন আজি তোমাক মই ভাত কেনেকৈ বনাবলৈ কেনেকৈ বনায় তোমাক মই দেখুৱাম তেতিয়া মই ওচৰলৈ গ'লোঁ মই ওচৰলৈ মাক ক'লোঁ অ' মা আহাঁ মই মানে ভাত বনাবলৈ শিকোঁ মায়ে ভাতৰ কুকাৰটো লৈ পেলাই পানী অলপ তাতে চাউল পানীৰ আধা লিটাৰ চাউল একাপ মোক প্ৰথমতে দেখুৱাইছে আৰু কেনেকৈ বনাব লাগিব চাউল এক কাপ লৈ পেলাই আৰু পানী আধা লিটাৰ লৈ পেলাই দিছে তাত মানে কেনেকৈ দিছে প্ৰথমতে চাউলখিনি ধুই লৈছে ধোৱাৰ পাছত মানে হাফত পানীখিনি যেতিয়া গেছত বহাই থয় কুকাৰটোত কুকাৰটোত বহাই থওঁতে অলপ অলপ উমি উমি গৰম হৈছে তেতিয়া মোক মায়ে ক'লে কি চাউলখিনি তুমি চাউলখিনি এনেকৈ দি দিম দি দিবা চাউলখিনি তেনেকৈ মায়ে দি দিছে মই চাই আছোঁ আৰু চোৱাৰ পাছত মায়ে তাৰপাছত হেতাখনে লৰাই আছে লৰাই আছে লৰাই প্ৰায় আধা ঘণ্টামানৰ পাছত যেতিয়া মানে ভাতখিনি অলপ অলপ মানে চাউলটো ফুটি উঠিছে ভাতৰ নিচিনা হৈছে তেতিয়া মায়ে ক'লে কি তুমি কুকাৰৰ মুখনিখন মোক হেৰিয়াত বহাই দিছোঁ চোৱা কুকাৰৰ মুখনিখন বহাই দিলে তাৰ পৰা গেছটো চিমত মানে মানে বহাই থ'বলৈ ক'লে খুব বেছি মই দহ মিনিট সময় চিমত বহালোঁ বহোৱাৰ পাছত ভাতখিনি ধুনীয়া হৈ গ'ল ধুনীয়া হৈ গ'ল আৰু ভাত হৈ গ'ল তাৰ পৰা এদিন মায়ে মোক আকৌ ক'লে মাজনী মাংস কেনেকৈ বনাব লাগে তুমি জানানে মাংস মাংস বনাবলৈ এদিন শিকাওঁ আহাঁ বুলি ক'লে মা মোক শিকোৱাচোন মই মাংস কেনেকৈ বনাই মই নাজানো তেতিয়া মায়ে মানে আৰু গেছত কেৰাহিটো পাতি লৈ ক'লে যে কেৰাহিটোৰ মানে অলপ গৰম হওক গৰম হৈ গ'লে তুমি বোলে মই চোৱা আদা ৰচুন পিঁয়াজ এইবিলাক চব মই কাটি লৈছোঁ আৰু মাংসখিনি ভালকে ধুই লৈছোঁ ধোৱাৰ পাছত তাত হালধি আৰু তেল আৰু পিঁয়াজ দি মাংসখিনি অলপ সানি লৈছোঁ সনাৰ পাছত তাৰপাছত যেতিয়া নেকি কেৰাহিটোত মানে তেল গৰম হ'ল তাত মানে আদা নহৰু ইলাচি মছলা পাঁচফোৰণ মেগি ম কি মিট মছলা গৰম মছলা আদি কৰি মানে যিমান বস্তু আছে সিমানখিনি মই মানে তাত মানে মায়ে মানে দি দিলে তেলখিনিত আৰু তেলত দিয়াৰ পাছত মানে যেতিয়া তেলখিনি মানে ভজা হৈ গ'ল তেতিয়া মাংসখিনি তাত দি দিলে তাৰপাছত অলপ মায়ে তাতে হালধি দিলে আৰু নিমখ দিলে নিমখ দি ভাজি আছে ভাজি আছে ভজাৰ পাছত অলপ ঢাকনিখনে কেৰাহিটোত ঢাকি দিলে ঢাকি দিয়া পাছত অলপ দেৰিৰ পাছত যেতিয়া মাংসখিনি অলপ মানে মানে কোমল হৈছে বা মাংসখিনি অলপ হেৰি হৈছে তেতিয়া মানে মায়ে ঢাকনিখন এৰাই পেলাই পানী অলপ ঢালি দিলে পানী ঢালি দিয়া পাছত ঢালাৰ পাছত মানে মাংসখিনি সিজিবলৈ দিলে সিজাৰ পাছত মায়ে ক'লে যে যোৱা মাজনী এনেকে মানে আৰু অলপ যদি উতলাৰ পাছত যেতিয়া মাংসখিনি অলপ কোমল হৈ যাব আলু মাংসখিনি সিজাৰ পাছত অলপ মানে